টেপৰ পানী আমি পাওঁ প্ৰথম কথা আৰু আমাৰ যদিও এইটোৰ পৰা আমাৰ পৌৰ এলেকাত পৰে আমাৰ জল জীৱন যি আঁচনি তাৰ আঁচনিৰ দ্বাৰা আমাক টেপৰ পানী যোগান দিয়া হৈছে আৰু কথাটো হ'ল টেপৰ পানী পোৱাৰ পাছত আমি আগতে টিউবৱেলৰ পানী ব্যৱহাৰ কৰি আছিলোঁ যি আমাৰ অকণমান অকণমান আইৰণ থাকে অকণমান গোন্ধ ওলায় কিন্তু টেপৰ পানী পোৱাৰ পিছত সেই গোন্ধটো নোপোৱা হ'লোঁ আৰু সময়মতে টেপৰ পানী পাওঁ ৰাতিপুৱাও পাওঁ পিছবেলাও পাওঁ গধূলিও পাওঁ তেনেকৈ আহে টেপত কালেকশ্যনবোৰ মানে বাল্টিং লৈ আমি যাওঁ টেপৰ পানীখিনি লৈ আনোঁ আৰু সেইটো হোৱাৰ পৰা আমাৰ কি হৈছে কিছুমান বস্তু আমি এতিয়া অসুবিধা নাই হোৱা যেনেকৈ আমাৰ ফিল্টাৰ কৰা খোৱা পানীৰ বাবে যি আমাৰ আগতে দিগদাৰ হৈছিলে ফিল্টাৰ কৰিব লাগে আকৌ বইল কৰ আকৌ ষ্টৰ ৰাখি থোৱা সেইখিনি আমি এতিয়া নকৰিলেও হৈ যায় কাৰণ টেপৰ পানীটো অল প্ৰায় পৰিস্কাৰেই আহে একো গোন্ধ নাই অকল আমি অকণমান কৈ এইখিনি গৰম কৰি ল'লে বা আৰু এবাৰ ফিল্টাৰ কৰি ল'লে আমাৰ চলি যায় আকৌ গৰম কৰি খোৱা নোখোৱা কোনো প্ৰব্লেম নাহে বা কষ্ট নহয় আৰু হয় টেপৰ পানী পৰিস্কাৰেই হয়